মোৰ প্ৰিয় কিতাপ মামনি ৰয়চম গোস্বামীৰ দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা এই কিতাপখন ভাল লগাৰ কাৰণ এটাই যে কিতাপখনত লেখিকাই নিজৰ জীৱনী নিজৰ জীৱনৰ কথা ইমান ৰসলগাকৈ কৈছে যে তাক এৰিব নোৱাৰি পঢ়ি থাকিলে পঢ়ি থাকিবৰ মন যায় আৰু কিতাপখনত সকলো কথা জীৱনৰ সৰু ডাঙৰ আৰু যিমান গভীৰতা কিতাপ বিলাকো বেয়া ভাল সকলো কথা একেবাৰে খোলোচাকৈ কৈছে যিটো পাঠকৰ পঢ়ি ভাল লাগে সেইবাবেই কিতাপখন ভাল লগা